বিশেষকৈ ৰন্ধাৰ সময়ত আমি যিবিলাক বাচন বৰ্তন ব্যৱহাৰ কৰোঁ সেইসমূহৰ ভিতৰত আমি কেৰাহী বিশেষকৈ ব্যৱহাৰ কৰোঁ কেৰাহী চো হেতা বাচন বৰ্তন আৰু এইসমূহৰ জৰিয়তে আমি আমাৰ কাম অতি সহজে পৰিপূৰ্ণভাৱে কৰিব পাৰোঁ বিশেষকৈ এইসমূহৰ পৰা আমি এটা কাম অতি সহজতে সম্পূৰ্ণৰূপে কৰিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে আমি অতি সহজতে আমাৰ কামবোৰ ৰূপায়ণ কৰি মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ